নতুন ৰেচিপিসমূহৰ বিষয়ে শিকিবলৈ মই কুকিং শ্ব' বা ইউটিউবৰ ভিডিঅ' এইবোৰ চাওঁ কাৰণ কুকিং কৰি খাদ্য বনাই তাৰপিছত এইটো মই পৰিয়ালক খুৱাই মই বহুত আনন্দিত হওঁ